আমাৰ গাঁৱত এতিয়া পৰিলক্ষিত হৈছে যে কি আমাৰ গাঁওখনৰ যিবিলাক সফল হৈছে তেওঁলোক প্ৰায় ব্যৱসায়ী ব্যৱসায়ী বুলি ক'বলৈ গ'লে আপোনাৰ কিছু সংখ্যক ধৰি লওক আপোনাক কি কয় ব্ৰইলাৰ দোকান খুলিছে কিছুমানে আপোনাৰ মানে ব্ৰইলাৰৰ লগত আপোনাক কি কয় গাহৰি হওক মাছ হওক এনেকৈ কৰি ৰাখিছে প্লাছ আপোনাৰ কি কয় কিছু সংখ্যক লোকে আপোনাৰ ধৰি লওক ষ্টেচনেৰী দোকান আপোনাৰ কিছুমানে গেলামালৰ দোকান কিছু সংখ্যক লোকে আপোনাৰ কি কয় শাক পাচলিৰ দোকান আৰু কিছু সংখ্যক লোকে আপোনাৰ কি কয় মটৰ ঘুগুনি বইল ডিম এনেকৈ কৰি পেলাই তেওঁলোকে যথেষ্টখিনি লাভান্বিত হৈছে সেইটো আমাৰ কি কয় গাঁওখনত আপোনাৰ কি কয় আমাৰ দেখাই যে পোৱা গৈছে আজি ক'বলৈ গ'লে আমিনো ঘৰত বহি থাকিলেনো কি হ'ব সেইকাৰণে সকলোৱে কি কয় এনেকৈয়ে এটা এটা ষ্টেপ কৰি পেলাই এনেকৈ হেৰি কৰিব লগ্ লাগে আজি ক'বলৈ গ'লে চাওক আজি আপোনাৰ আপুনি এটা ডিম আনিলে আপুনি এটা ডিম এনেই কথা ক'বলৈ গ'লে এটা ডিম যদি আপুনি ক্ৰয় কৰে ডিমটো আপোনাৰ সাত টকা বা আঠ টকাত আপুনি কি কয় ক্ৰয় কৰিলে সেই ডিমটো আপুনি কি কয় এতিয়া বৰ্তমান আপোনাৰ কি কয় আমাৰ এইডোখৰ অঞ্চলত হৈ আছে আপোনাৰ এটা বইল ডিমৰ দাম আপোনাৰ পোন্ধৰ টকা আপুনি তেন্তে চিন্তা কৰক এটা বইল ডিমৰ দাম আপুনি আঠ টকাতে কিনিলে মই কথাটো কৈছোঁ দেই হয়তো বিভিন্ন ঠাইত বিভিন্ন বিভিন্ন ৰে'ট হ'ব পাৰে হয়তো মই আমাৰ এইডোখৰত মই আঠ টকা বুলিয়ে ধৰিলোঁ আঠ টকা হ'লে আপোনাৰ কি কয় আঠ টকাৰ পৰা আপোনাৰ কি কয় আপুনি আঠ ন দহ এঘাৰ বাৰ আঠ ন দছ এঘাৰ বাৰ তেৰ চৈধ্য পোন্ধৰ আপুনি কিমান টকা লাভ পালে চক আপুনি কেলকুলেশ্যন কৰক কৰি চাওক কৰি চাবচোন আপুনি আঠ টকাৰ পৰা হ'লে এক দুই তিনি চাৰি পাঁচ ছয় সাত আঠ ঠিক আছে তেন্তে আপুনি কি কয় ইমানখিনি এটা ডিম অকল আপোনাৰ দিনটোত বিক্ৰী নহয় নহয় আপোনাৰ গধূলি হওক আপোনাৰ কি কয় আবেলি হওক মানে সকলো কা কাষ্টমাৰ আপোনাৰ কি কয় ইয়াত মানে দোকানবিলাকত ভিৰে থাকে প্লাছ আপোনাৰ তাৰ লগতে আপুনি মটৰ ঘুগুনি ৰাখিলে পকৰি ৰাখিলে এনেকৈ কৰি পেলাই প্লাছ আপোনাৰ কি কয় কেঁচা চানা বদ মানে বুট কেংঁচা বুট মটৰ এনেকৈ কৰি পেলাই ঘুগুনি কৰি পেলাই আদি কৰি পেলাই তাৰ পৰা আপোনাৰ কি কয় পাপৰ এনেকৈ কৰি পেলাই ৰাখি পেলাই সকলোখিনি এতিয়া কেনেকৈ লাভান্বিত হৈ আছে বিশেষকৈ মই নিজে পৰিলক্ষিত হৈছোঁ যে আমাৰ গাঁওখনত এতিয়া আপোনাৰ প্ৰায়ে সংখ্যক আপোনালোকে সকলোৱে আপোনাৰ কি কয় ব্ৰইলাৰ দোকান খুলি আছে এতিয়া ব্ৰইলাৰ দোকান খুলিয়ে আপোনাৰ মিনিমাম আপোনাৰ মাহ মাহেকত ক'বলৈ গ'লে তেওঁ যদি আপোনাৰ দুশ টকাকৈও পালে টু থ্ৰীজ্ আৰ ছিক্স আপোনাৰ কি কয় ছ আপোনাৰ কি কয় দুশ টকাকৈও পালে হাঁ দুশ টকাকৈও পালে আপোনাৰ কি কয় ছহেজাৰ টকা মাহেকত ঠিক আছে আপোনাৰ সেইটো হৈছে আপোনাৰ কি কয় লাভৰ কথাটোৱে ক'লোঁ মই আপোনাৰ কি কয় মূলৰ কথাটো ক'বলৈ যোৱা নাই প্লাছ আপোনাৰ কি কয় তেওঁ মাছৰ ব্যৱসায় কৰিলে মাছৰ ব্যৱসায়টোত আপোনাৰ তেওঁ পালে ধৰি লওক এওঁ ব্ৰইলাৰো বিকিলে মাছো বিকিলে মাছত ধৰি লওক আপোনাক কি কয় এশ টকাকৈ নেপালেও আপোনাৰ কি কয় চল্লিছ টকামানকৈ পালে ফ'ৰ থ্ৰীজ্ আৰ টুৱেণ্টি ওৱান আপোনাৰ কি কয় একৈছশ টকা তেওঁ মাছৰ ফালৰ পৰা পালে প্লাছ আপোনাৰ কি কয় থাকিলে এই ব্ৰইলাৰ আপোনাৰ কি কয় আমাৰ ইয়াততো আপোনাৰ কি কয় পেটুবিলাকোতো আপোনাৰ কি কয় পেলাই পেলনীয়া বস্তু নহয় পেলো সেইটো মানে কি কয় আমাৰ প্ৰায় আপোনাৰ কি কয় গাহৰি পালকসকলে বা কিছুসংখ্যক আমাৰ গাঁৱৰ ৰাইজেও আপোনাৰ সেই পেটুবিলাক আপোনাৰ ধৰি লওক কি কয় এই গাহৰিক এই খাদ্য হিচাপে আপোনাৰ তেওঁলোকে দানা হিচা দানাৰ লগত আপোনাৰ বনাই সিজোৱাই পেলাই খুৱায় সেইটো হিচাপে তেওঁলোকৰ পেলনী হিচাপত আপোনাৰ যায়গৈ অকল আপোনাৰ পাখিকেইখন সেইটো হিচাপত তেন্তে আপোনালোকে নিজে চিন্তা কৰি চাওক তেওঁলোকে কিমান লাভাম্বিত হৈছে আজি এজন শাক পাচলিৰ ব্যৱসায়ীয়ে আজি এজন শাক পাচলিৰ ব্যৱসায়ীয়ে আপুনি নিজে চিন্তা কৰিবলৈ চাব এজন শাক পাচলি ব্যৱসায়ীয়ে যিটো বস্তু আপোনাৰ আপোনাৰ ক'বলৈ গ'লে আপোনাৰ ধৰি লওক কি কয় বজাৰত তেওঁলোকে য'ৰ পৰা ক্ৰয় কৰে ক্ৰয় কৰে মানে আপোনাৰ ক'বলৈ গ'লে হ'লচেল আপোনাৰ কি কয় য'ৰ পৰা তেওঁলোকে আনে তেওঁ যদি আপোনাৰ কি কয় বিছ টকাত আনে সেই বস্তুটো তেওঁ আনি আপোনাৰ কি কয় ইয়াত পঞ্চাছ টকাত বিকে ইনক্লুডিং আপোনাৰ তেওঁ ধৰি লওক পঞ্চাছ টকাত বিকাৰো তাৰ তাৰ কাৰণ আছে কাৰণ কেলৈ তেওঁৰ আপোনাৰ কি কয় তাত অহা যোৱা আপোনাকৰ কি কয় গাড়ী ভাড়া ইনক্লুডিং সেইখিনি চাৰ্জ থাকিব তেন্তে আপোনাৰ কি কয় বিছ টকাত আনি পেলাই বিছ টকাত আনি পেলাই তেওঁ পাঁচ টকাই আপোনাৰ কি কয় পাৰ কেজি আপোনাৰ কি কয় ধৰি লওক কি কয় তেওঁৰ খৰচ হ'ল বুলি ধৰিলোঁ কিন্তু তেওঁ পঞ্চাছ টকা পালে মই পঁচিছ টকাই ধৰিলোঁ তেওঁ আপোনাৰ গোটেইখিনি খৰচ বিছ টকা আপোনাৰ তেওঁ আপোনাৰ কি কয় শাক পাচলিখিনি বিকোঁতে অ' কিনোতে আপোনাৰ কি কয় খৰচ কৰিলে আৰু পাঁচ টকা আপোনাৰ তেওঁ আপোনাৰ হেৰিয়াত বিনিয়োগ কৰিলে অহা যোৱা ক্ষেত্ৰত গাড়ী ভাড়াতে হওক বা তেওঁ খোৱা বোৱা হেৰিয়াতে হওক কিন্তু তেওঁ পঁচিছ টকা এক কেজিত আপোনাৰ তেওঁ লাভ থাকিলে নহয় ঠিক সেইটো হিচাপে আপোনালোকে চিন্তা কৰি চাওক আজি আপোনালোকে ক'বলৈ গ'লে ক' এতিয়া আমাৰ আমাৰ মানুহবিলাকে আপোনাৰ ভাবিব যায়গৈ এইবিলাক ক্ষুদ্ৰ ব্যৱসায় আমিনো কিয় কৰোঁ কিন্তু সেই ক্ষুদ্ৰ ব্যৱসায় কৰিয়ে আপোনাৰ কি কয় এখন এখন ঘৰ আপোনাৰ ধুনীয়াকৈ চলি আছে ক'বলৈ গ'লে আজি আপোনাৰ মটৰ ঘুগুণীতনো কিমান টকা থাকিব আজি আপোনাৰ কি কয় এই পকৰিতনো কেইটকা থাকিব দহ টকা পকৰি বিকিলেনো কেইটকা থাকিব এনেকুৱা এনেকুৱা কিছু আপোনাৰ কি কয় আমাৰ সমাজখনত আপোনাৰ তেনেকুৱা মগজুত সোমাই যোৱাৰ কাৰণে আমাৰ সমাজখন আজি আপোনৰ কি কয় সম্পূৰ্ণ তলত হৈ আছে সেইকাৰণে সকলোখিনি আপোনাৰ কি কয় হেৰি চি চিন্তা বাদ দি পেলাই আমি সকলোৱে আগবাঢ়ি যাব লাগে আৰু এনেকুৱা ক্ষেত্ৰত যাতে আমি নিজে নিজেই আমি একোখন একোখন এটা বা এটা এটা এনেকৈ ব্যৱস্থা বা এনেকুৱা এটা এনেকুৱা এটা এটা ব্যৱসায় আমি আম আৰম্ভ কৰোঁ কাৰণ কেলৈ এই আৰ এই ব্যৱসায়টো হয় আপোনাৰ এদিন দুদিন আপোনাৰ দেৰি হ'ব এদিন দুদিনত আপোনাৰ ধৰি লওক হয়তো আপোনাৰ গ্ৰাহক আপোনাৰ নাহিবও পাৰে কিন্তু অসমীয়াত এষাৰ কথা আছে নহয় ধৈৰ্যৰ ফল সদায় মিঠা সেয়ে আপোনাৰ ধৈৰ্য ধৰি পেলাই আমি খুব বেছিতকৈ বেছি আপোনাৰ কি কয় দুদিন বা তিনদিন আপুনি হেৰি কৰি চাব তাৰপিছত আপুনি ভাল লাভালাভ হ'ব কাৰণ কেলৈ আপুনি প্ৰথম দোকান দিয়াৰ দিনাখনেই যে গ্ৰাহকে আপোনাৰ কি কয় ভিৰ লাগিব সেইটো কথা নহয় কাৰণ কেলৈ গ্ৰাহকে আপোনাক জানিব লাগিব যে কি কয় এওঁ দোকান এখন খুলিলে বুলি তাপা লাহে লাহেহে তেনেকৈ আপোনাৰ গ্ৰাহকবিলাক বাঢ়িব সেইটো মৰ্মে আপোনালোকে নিজে চিন্তা কৰি চাব এনেই ঘৰত বহি থকাতকৈ আপোনালোকৰ চহৰত যদি এডোখৰ খালী ঠাই আছে সেই খালী ঠাইডোখৰ আগতে আপুনি এডোখৰ আপোনাৰ সৰু সুৰাকৈ নহ'লেও অঁ ডাঙৰকৈ নহ'লেও আপুনি সৰু সুৰাকৈ এডোখৰ বোলে পাচলি আপোনাৰ কি কয় এই হেৰি এখনকে চাং এই চাঙি এখনত আপোনাৰ কি কয় পাচলিকেইটামানকে বিকিলে মাছ আপোনাৰ কেইজনীমানকে বিকিলে এই ব্ৰইলাৰ দুটাকে বিকিলে তাতে আপুনি বহুসংখ্যক লাভাম্বিত হ'ব আপুনি কৰি চালে আপোনালোকে নিজেই বুজি পাব অন্ততঃ আপোনালোকৰ এই ব্যৱসায়খিনি কৰিলে আপোনাৰ ধৰি লওক নিজৰ ঘৰখন আপোনাক ডেইলি আপোনাৰ কি কয় তেল নিমখ দাইল আপোনাৰ চা চাউল আপোনাৰ গোটেইখিনি অন্ততঃ আপোনাৰ কম পৰিমাণে হ'লেও আপোনালোকে তাৰ পৰা এই ব্যৱসায়খনৰ পৰা যিটো আপোনাৰ পইচা পায় সেইটো ক্ৰয় কৰিব পাৰিব সেইটো কাৰণে আপোনালোকলৈ এটা বিনম্ৰ অনুৰোধ এনেই ঘৰত বহি নাথাকিব এখন এখন ব্যৱসায় আপোনালোকৰ হাতত আছে আপোনালোকে নিজে প্ৰত্যক্ষ কৰি আছে যে কোনে কি কৰি আছে সেইকাৰণে ঘৰত নবহি পেলাই এনেকৈ নিজৰ আপোনালোকে নিজৰ ঠাইত আপোনালোকৰ ঘৰৰ সন্মুখতে হওক আপোনাৰ সন্মুখতে হওক বা কি কয় যদি আপোনালোকে তেনেকুৱা কিবা মুকলি আস্থান পায় তেনেকুৱাত আপোনালোকে ব্যৱসায়খন আৰম্ভ কৰক অন্ততঃ আপোনালোকৰ ঘৰৰ তেল নিমখ দাইলকণ আপোনালোকৰ ধুনীয়াকৈ চলি থাকিব পাৰিব কাৰণ কেলৈ আজিকালি বহুত যুগটো টান হৈ গৈছে আপোনালোকে ধুনীয়াকৈ চলি থাকিব পাৰিব সেয়ে আপোনালোকলৈ এটা আহ্বান থাকিল নমস্কাৰ